হেল্ল' দাদা মই ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ মই মানে ধেমাজিলে আহিছিলোঁ মোৰ চাৰ্ভে এটাৰ কাৰণে মোৰ মাৰ লগত আহিছিলোঁ ইয়াত ধেমাজিত কিমান গাঁও আছে মানে অসমীয়া মানুহ মানুহৰ কি মানুহৰ গাঁও আছে ইয়াত অঁ ঠিকে মানে ইয়াত ফুৰিব পৰা জাগা আছিল মোৰ ছাৰ্ভে ছাৰ্ভেৰ কাৰণে লাগিছিলে মানে মই ধেমাজি টাউনতে বৰ্তমান আছোঁ হয় হয় নাম্বাৰটো মোৰ টুটুমণি শইকীয়াই দিছিলে আপোনাৰ লগতো যোগাযোগ কৰিবলে ইয়াত মোক এই মোক ইয়াত চিনি সেইকাৰণে মোৰ আপোনাৰ সহায়ত মই চিনাকি হ'ব বিচাৰিছোঁ ইয়াত কিমান কলেজ আছে কিমান স্কুল আছে কিমান গাঁও আছে সেইটো কথা জানিবৰ বাবে মই আপোনালে ফোন কৰিছিলোঁ হয় হয় শুনিছোঁ আৰু স্কুল ক'ত কিমান স্কুল আছে হয় হয়

হয় হয়

হয়

অঁ ছাৰ্ভেটোত মই আজিয়ে আহিছিলোঁ বৰ্তমান মই ধেমাজিতে আছোঁ কলেজৰ বিষয়ে আপুনি অলপ কওক